হেল্ল' দাদা মাগুৰ মাছ পাব কিন্তু দামহে বহুত দাদা এতিয়াতো ষোল্লশমান চলি আছে এনেই এইকেইদিনত

অঁ আপুনি দছ টকামান কমাই দিব আৰু পোন্ধৰশ নব্বৈমানকৈ ধৰি আৰু এটকামান কমাই দিব অ' দাদা আপোনাক আৰু কিমান গম পাইছোঁ আপুনি চাৰে পোন্ধৰমানকৈ দি দিব কাৰণ চাওঁকনা দাদা আমি আমি নিজে মানে মাছ মাৰিবলৈ যাওঁ এই আপোনাৰ ইয়াতে আপোনাৰ এঘন্টাৰ কাৰণে যাওঁ তাতে যদি মাছ পাওঁ নাপাওঁ নাজানো আমি তিনিহাজাৰ টকা দিব লাগে গম পায় তাৰপৰা যিকেইটা মাছ আনো সেইকেইটা ওপৰতে যদি আমি পইচাটো নুলিয়াও ক'ৰ পৰানো ওলিয়াম আৰু এতিয়া আপুনি কিমান দিম আপুনি কিমান দিব পোন্ধৰশ হ'ব দিয়ক আৰু বিছ টকামান দিব আৰু নহ'লে বেলেগ মাছ লৈ লওক আপোনাৰ আছে নহয় ৰৌ অ' তেনেহ'লে দাদা মই ওঠৰ আগতীয়াকৈ কোৱা হ'লেতো মই ওঠৰশমান টকা ল'লোহেঁতেন নহয় এতিয়া হ'ব দিয়ক ধেমালি কৰিছোঁ আপুনি সেই পোন্ধৰশকৈ দিব বাৰু আপুনি ঘৰত দিবগৈ লাগিবনে নে আপুনি নিজে নিবলৈ আহিব এই নালাগে দিয়ক ধুনীয়াকৈ স্পেচিয়েল চাহ একাপ বনাই থওক বৌক কৈ দিয়ক মই গৈ আছোঁ আপোনাৰ মাছটো দিম চাহ একাপ খাম গুচি আহিম কাটি কুটিও দি থৈ আহিম দৰকাৰ হ'লে ঠিক আছে ঠিক আছে